সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে প্ৰথম মাকৰ গাখীৰ খাবলৈ পাব লাগে যিমান পাৰে আৰু ছমাহ এবছৰ যিমান দিনলৈকে পাৰে তাৰপৰা ঘৰুৱা শাক পাচলি খুৱাব লাগে কণী হাঁহ মুৰ্গী যি হওক আৰু লোকেল হেৰিবোৰ খোৱাব লাগে বজাৰৰপৰা কিনি অনা বস্তুতকৈ কাৰণ বজাৰৰ বস্তুখিনি হ'ল আপোনাৰ সাৰ মৰা বজাৰৰ শাক পাচলি খোৱাতকৈ ঘৰত কৰা যদি খেতিৰ শাক পাচলি হয় সেইবোৰ খোওৱা ভাল আৰু কিছুমান এনেকুৱা স্বাস্থ্যকৰ বস্তুও পোৱা যায় সৰু ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ কাৰণে ভাল আপুনি সেইখিনি মেডিকেল হেৰিতে পাব দোকানতে পাব তেনেকুৱা বস্তু খোৱাও ভাল